কৃষকসকলে জন্তু মলসমূহ পৰিচালনা কৰাৰ কথা ক'বলৈ গ'লে মই এইদৰেই ক'ম গৰু ম'হ ছাগলী গোবৰ খিনিয়ে আমি পচন সাৰ প্ৰয়োগ বনাওঁ পচন সাৰ বনাবলৈ গ'লে প্ৰথমতে গাঁত খান্দি তাত গোবৰখিনি পেলাব লাগিব পেলাই শাক পাচলি বাকলি যি ওলাই তাতে পেলাব লাগিব পেলাই সেইখিনি গোটেইখিনি পুতি থৈ দিব লাগিব পুতি থোৱাৰ পাছত সেইখিনি পচ ধৰিব পচাৰ পাছত সেই গাঁতটো খান্দি বাৰিষা কালত আমাৰ যি শালি খেতি হয় শালি খেতিত তাৰ দিয়া হয় ৰাসায়নিক সাৰ আমাৰ ইয়াত প্ৰয়োগ কৰা নহয় আৰু খৰালিত ৰবি খেতি কৰা হয় ৰবি খেতিটো সেই পচন সাৰেই প্ৰয়োগ কৰা হয় যেতিয়া খৰালি পুলি এটা ৰোৱা হয় সেই পুলিটোৰ ওচৰত যেতিয়া গৰু বা ম'হৰ গোবৰ কেঁচা গোবৰ দি দিয়া হয় সেই পুলিটো লহ্পহকৈ বাঢ়ি আহে ঠিক তেনেদৰে আমাৰ ইয়াত ৰাসায়নিক সাৰতকৈ পচন সাৰটোৱেই বেছি প্ৰয়োগ কৰা হয় আৰু পচন সাৰ তেনেদৰে বনোৱা হয় তৈয়াৰ কৰি পেলাই আমাৰ ইয়াত খেতিত দিয়া হয়